অঁ দাদা নমস্কাৰ দাদা মোৰ অৰ্ডাৰ এটা আছিলে মই কেনচেল কৰিছিলোঁ

কিন্তু মই কেনচেল কৰাৰ পিছতো মানে মোৰ ৰিফাণ্ডটো পোৱা নাই মই

অঁ হেৰি মোৰ নাম্বাৰটো দিব লাগিব নেকি হয় নাম্বাৰটো লৈ লওকচোন ছিক্স জিৰো জিৰো টু ফোৰ ফাইভ থ্ৰী নাইন জিৰো অঁ নাইন জিৰো অঁ মোৰ কি এড্ৰেছটোও দিব লাগিব নেকি অঁ এড্ৰেছটো ডিব্ৰুগড় ৱেষ্ট মিলন নগৰ হয় ৱেষ্ট মিলন নগৰ আৰু অ' গলি হয় হয় হয় দাদা ৰিফাণ্ডটো এনেই কিমান দিনৰ ভিতৰত সোমায় অঁ তিনি চাৰিদিনমানৰ ভিতৰত সোমাই যায় ন ঠিক আছে বাৰু মোৰ একাউণ্টতে সোমাব ডাইৰেক্ট

হ'ব বাৰু হ'ব থেংক ইউ